ভাৰতৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা বুলি সুধিলে আমি নিজৰ দেশখনৰ শিক্ষা ব্যৱস্থা ভাল বুলিয়ে ভাবোঁ কিন্তু শিক্ষা ব্যৱস্থাটো ভাৰতত ভাল বুলি একেচাতে ক'ব নোৱাৰি কাৰণ কেলৈ উন্নত শিক্ষা ব্যৱস্থাৰ কাৰণে আমাৰ যিখিনি মেধাৱী ছাত্ৰ বাহিৰৰ দেশলৈ লৈ যাব উন্নত শিক্ষাৰ কাৰণে বাহিৰৰ দেশলৈ যোৱা দেখিছোঁ মানে বৈজ্ঞানিকৰ কিছুমান আমাৰ বাহিৰা দেশতে বৈজ্ঞানিক হৈ পেনি বাহিৰৰ দেশতে চাকৰি কৰা দেখিছোঁ সেই অনুপাতে সেইখিনি নহৰি নকৰি যাতে আমাৰ উন্নত ব্যৱস্থা ভাৰতবৰ্ষতে হোৱাটো মই বিচাৰোঁ